স্থানীয় অৰ্থনীতিত অসমীয়াৰ ভাষাৰ ব্যৱহাৰ যথেষ্ট দেখা যায় কাৰণ আজিৰ বেপাৰ বাণিজ্যত সকলোখিনিয়ে আপোনাৰ অসমীয়া ভাষাই ব্যৱহাৰ কৰা হয় কাৰণ অসমীয়া ভাষাটো হৈছে সহজ সেয়েহে অসমীয়া ভাষাত কোনো বেপাৰীয়ে গ্ৰাহকৰ লগত কথা বতৰা হওঁতে সহজ হয় যাৰ ফলত তেওঁলোকৰ বেপাৰ বাণিজ্য সুকলমে চলি যায় অসমীয়া ভাষাও ক'বলৈ গ'লে বহুতো সহজ সেয়েহে বেপাৰ বাণিজ্যত সহজে ব্যৱহাৰ কৰা দেখা যায় অসমৰ যিকোনো ঠাইতে আপোনাৰ বেপাৰ বাণিজ্যত অসমীয়া ভাষাৰ যথেষ্ট প্ৰভাৱ পেলাইছে অসমীয়া ভাষাৰ ব্যৱহাৰে বেপাৰ বাণিজ্যত যথেষ্ট উন্নত কৰি তুলিছে তুলিছে বেপাৰ কোনো বেপাৰীয়ে যেতিয়া গ্ৰাহকৰ লগত কথোপকথন কৰে কোনো বস্তু বেচ বেচিবলৈ বা কিনিবলৈ তেতিয়া অসমীয়া ভাষাই যথেষ্টখিনি সহায় কৰিছে আৰু অসমীয়া ভাষাত কথা ক'লে বহুতো সুবিধাও হয় বেপাৰ বাণিজ্যই যি বেপাৰ বাণিজ্য কৰোঁতে অসমীয়া ভাষাৰ প্ৰভাৱ বহুতো পৰা দেখা যায় তে কাৰণ অসমীয়া ভাষা যথেষ্ট সহজ আৰু অৰ্থনীতি ব্যৱস্থাটো উন্নত কৰি তুলাত অসমীয়া ভাষাই যথেষ্টখিনি বৰঙনি আগবঢ়াইছে স্থানীয় অৰ্থনীতি ভাষাত অসমীয়া ভাষাৰো ব্যৱহাৰ যথেষ্টখিনি দেখিবলৈ পোৱা যায় অসমতো যিকোনো অঞ্চলত বেপাৰ বাণিজ্য কৰোঁতে বেপাৰীসমূহে গ্ৰাহকসকলৰ লগত কথোপকথন কৰোঁতে অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰে আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰিলে তেওঁলোকৰ বেপাৰ বাণিজ্যতো যথেষ্টখিনি সুবিধা হয় সেয়েহে তেওঁলোকে অসমীয়া ভাষাটো ব্যৱহাৰ কৰা দেখা যায় বেপাৰ বাণিজ্যৰ ফলত তেওঁলোকৰ লাভ হ'বলৈ অসমীয়া ভাষাটো কাৰণ অসমীয়া ভাষা সকলোৱে ক'ব আৰু বুজিবলৈ পাৰে আৰু অসমীয়া ভাষাটোৱে যথেষ্ট সহজ বুলি কোৱা হয়